অঁ মই পৰ্বতীয়াৰপৰা কৈছোঁ অলপ আগতে মই বুক কৰিছিলোঁ আপোনাৰ গাড়ীখন পৰ্বতীয়াৰ এইটো এড্ৰেচতে আপোনাক মাতিছিলোঁ নহয় জানো কিন্তু এইটো কাৰণে কৰিলোঁ এতিয়া আপুনি সেইটো এড্ৰেচত নাহিব পৰ্বতীয়াৰ যিটো এড্ৰেচ মই আপোনাক কৈছিলোঁ বুক কৰোঁতে সেইটো এড্ৰেচত নাহিব এতিয়া মই পৰ্বতীয়া অল্ড পৰ্বতীয়া বুলি কয় সেই তালৈ মানে মোৰ বিশেষ কাৰণ এটাত মই তালে যাবলগীয়া হ'ল সেইখিনি মানে অল্ড পৰ্বতীয়া তাত মোৰ মানে এটা প্ৰবলেম এটা হোৱাৰ কাৰণে মই লগৰ ছোৱালী এজনীৰ ওচৰলে আহিবলগা হ'ল আপুনি তালৈকে যদি আহে মই তাৰপৰাই উঠিব পাৰিম গতিকে এড্ৰেচটো চেঞ্জ হ'ল আৰু এতিয়া আপুনি আগৰ এড্ৰেচটোত নাহিব আপুনি অল্ড পৰ্বতীয়া বুলি ক'ব অল্ড পৰ্বতীয়াত আপুনি অকণমান আপুনি যিটো ৰাস্তাইদি আহিব মেইন ৰোডেদি আহিব নহয় সেইফালে আপুনি চাৰিআলি এটা পাব চাৰিআলিটোৰ বাওঁফালে ঘূৰি দিলে আমাৰ পৰ্বতীয়া বুলি কয় সেইখিনি আপুনি পালেহেতেন মই আপোনাক অথনি যিদৰে কৈছিলোঁ কিন্তু এতিয়া আপুনি বাওঁফালে ঘূৰি নিদিব আপুনি একদম ষ্ট্ৰেট গুচি যাব ষ্ট্ৰেট গৈ থাকিলেই আপুনি অল্ড পৰ্বতীয়া পাব অল্ড তাতে আপুনি মোক কল কৰিব আকৌ মই তেতিয়া আপোনাক সেই নিৰ্দিষ্ট জেগাটো বুজাই দিম সেইটো কাৰণে আপোনালৈ কৰিলোঁ দেই